হেল্ল' এইটো অনলাইন এপ্ছ গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে মই আপোনালোকৰ ইয়াত এটা স্মাৰ্ট ৱাট্ছ অৰ্ডাৰ কৰিছিলোঁ কালি অহা কথা আছিল কিন্তু এতিয়ালৈকে আহি পোৱা নাই হয় আপুনি শুনিছেনে মোৰ বন্ধুজনৰ আজি জন্মদিন আছিল মই উপহাৰটো দিবৰ বাবেহে অৰ্ডাৰ কৰিছিলোঁ কিয় আহি পোৱা নাই মোক আপোনালোকে জনাওকচোন মেছেজ কৰক নাইবা মোৰ ব্যক্তিগত নম্বৰত ফোন কৰক হয় নম্বৰটো লিখি ৰাখক মই কৈ দিছোঁ ন তিনি ন পাঁচ শূন্য তিনি এক শূন্য চাৰি দুই হ'ব আপোনালোকে কথাটো মোক মেছেজ বা ফোনযোগে জনাব